এক জানুৱাৰী দুহেজাৰ আঠ বাৰ জুন দুহেজাৰ তেৰ তেৰ জুলাই দুহেজাৰ চাৰি পাঁচ আগষ্ট দুহেজাৰ বিছ চাৰি ডিচেম্বৰ দুহেজাৰ তেইছ